মাজতে মানে হেৰি পেন্ট এটাই চাৰ্ট এটাই চিলাইছিলোঁ কিন্তু মানে কাপোৰটো ইমান ভাল নহয় পিন্ধি ভাল লগা নাই চখতে ললোঁ আৰু কিন্তু চিলালোঁ কিন্তু তাৰ পিছতে পিন্ধি সেই ইউজ কৰি চালোঁ এই গৰমৰ দিনত মানে বস্তুটো পিন্ধি মানে মই ভালপোৱা নাই আৰু বস্তুটোৰ প্ৰতি শ্ৰদ্ধাও নাইকীয়া হৈ হৈ গৈছে ভাল লগা নাই গতিকে তাৰমানে এতিয়া আৰু পেন্ট চাৰ্ট মই মানে পিন সেইটো সেইযোৰ পৰিধান কৰা নাই মই থৈহে দিছোঁ